একাধিকবাৰ পঢ়া বুলি ক'লে প্ৰিয় কিতাপ অসীমত যাৰ হেৰাল সীমাখন পঢ়িছোঁ আৰু সেইখন পঢ়ি ভাল লাগে কাৰণেই বাৰে বাৰে পঢ়িছোঁ যিখন কাঞ্চন বৰুৱাৰ আছিলে আৰু চিনেমা বুলি ক'লে চিনেমা অঁ ওলালে চিনেমাটো চামেই চিনেমা যদি ওলাই দুবাৰ তিনিবাৰ চাম আৰু